অহ অহ শুনানা আজি আবেলি অকণমান ৱাকিঙত যাবা এই যে নপুখুৰী নপুখুৰীফালে তাতে গৈ ভালো লাগে হেৰিকে পাৰ্কখন অ পাৰ্কখনো আছে যে অলপ বহি বহি লৈ তাতে আবেলি বতাহটো খাবলে ভাল লাগে আৰু ন' অঁ অঁ খোজকঢ়াও হ'ব হেৰিকে বহু দিন সেইটো ছাইডে যোৱা নাই যে সেইটোকাৰণে যাবলৈ মন গৈছে হেৰিকে অ অ হা প্ৰায় পাঁচটা আ চাৰে পাঁচটামানত যাওঁ দেৰি হ'বনি চাৰে পাঁচটাত দেৰি হ'বনি অঁ হা অঁ অঁ এতিয়া অঁ অঁ চাহটো হেৰি কৰিপেলে মানে তেতিয়া অলপ আমি টাইমটো ল'ব পাৰিম ন' অঁ অঁ অঁ অঁ তেনেকৈ ঠিক আছে